আমাৰ কাপোৰ আমি অসমীয়া মানহবোৰে চাদৰ মেখেলা বনাওঁ আমি ঘৰতে কাপোৰ বনাই পেলাই আমি নিজে পিন্ধোঁ তাৰপিছত আমি অঁ গামোচা বওঁ তাৰপিছত আমি তিনি হেতিয়া কাপোৰ বওঁ আনা কাটা কাপোৰ বওঁ তাৰপিছত চাদৰ বওঁ চেলেং বওঁ বই পেলাই ধুনীয়া ধুনীয়াকৈ আমি নবাই বনাই পিন্ধোঁও বিক্ৰীও কৰোঁ আমি কাপোৰবিলাক তাৰপিছত আমি মুগাৰ কাপোৰ বওঁ পিন্ধোঁ মুগাৰ কাপোৰ লওঁ মাজ চাইজৰ কাপোৰ লওঁ কাপোৰ বহুত ধৰণৰ কাপোৰ আমি লওঁ তাৰপিছত আৰু সেই বোৱা কাপোৰখিনি আমি ধুনীয়াকৈ শালত বনাওঁ আমি তাঁতশালত বনাওঁ মানে ভিন্ন ভিন্নকৈ আমি বনাই পেলাই আমি পিন্ধোঁ তাৰপাছত আমি আলহী চালহীক চবকে বিহুৱানো দিওঁ কাপোৰ বই পেলাই বিহুত বিহুৱান বিহুৱান বওঁ আমি বহুত বিহুৱান বওঁ আমি কাপোৰ কাপোৰগিলা বই পেলাই আমি বিহুৱান দিওঁ মানুহক আমাৰ ল'ৰা ছোৱালীক আমি আনা কাটা কৰি কাপোৰ বনাই বনাই বই দিওঁ তাৰপিছত ভাগিনহঁতক দিওঁ আনা কাটা কাপোৰ বনেই তাৰপাছত আমাৰ নিজৰো মানুহখিনিক আমি আনা কাটা কাপোৰখিনি দি দিওঁ আৰু আমাৰ আলহী চালহীখিনিক চবকে আমি বিহুৱান দি দিওঁ কাপোৰখিনি বনাই পেলাই আৰু আমি সেই কৰোঁ কেঁচা সূতাৰ কাপোৰ বনাওঁ কেঁচা সূতাৰ কাপোৰটো ইমান ভাল হয় পিন্ধিব বিৰাট ভাল হয় পিন্ধা আমি কেঁচা সূতাৰ কাপোৰটো আমি প্ৰথমতে সূতাটো আনি সিজাই লওঁ সিজাই লৈ আমি সেই কাপোৰটো আমি মাৰ সানোঁ মাৰ সানি পেলাই কাপোৰটো আমি ধুনীয়াকৈ বওঁ বৈ পেলাই আমি তাতে সেই পিন্ধা কাপোৰ চাদৰ মেখেলা গামোচা এইবিলাক বওঁ তাৰপিছত মাজৰা সূতাৰ বওঁ আমি মাজৰা সূতাৰ বওঁ আজিকালি আৰু পদ্মিনী সূতা ওলছে পদ্মিনী সূতাৰ চাদৰ মেখেলা এইবিলাক বওঁ তাৰপিছত সেই বওঁ আমি এই বিচনাচাদৰ বওঁ লেপৰ ৱাৰ বওঁ আমি তাৰপিছত আৰু ধুনীয়া ধুনীয়া চাৰ্টৰ পিচ বনাওঁ তাৰপিছত আমি বিহুত কাপোৰ লওঁ ধুনীয়া ধুনীয়া সেই ল'ৰা ছোৱালীক ধুনীয়া ধুনীয়া কাপোৰ আমি বনাই সেই সভাত মেলাত তাৰপিছত পূজাত আমি কাপোৰ দিওঁ লং পেণ্ট চোলা ফ্ৰক এইবিলাক কিনোঁ আমি আমাৰ কাৰণে মুগাৰ মেখেলা চাদৰ পাটৰ কাপোৰ আমি অসমীয়া কাপোৰখিনি গোটেইখিনি আমি কিনোঁ কিনি পেলাই আমি পিন্ধোঁ আৰু আমি আলহীখিনিকো পুজাই চূজাই কাপোৰ দিব লাগে কাপোৰ দিওঁ তাৰপিছত আমি সেই কৰোঁ এই মুগাৰ কাপোৰবিলাক পিন্ধি বিৰাট ভাল লাগে আৰু পূজা সভা পূজা এই সৰস্বতী পূজা এনেহেনত আমি মুগাৰ কাপোৰগিলা পিন্ধলি ভাল লাগে বিয়া খাব লাগে মুগাৰ কাপোৰ পিন্ধোঁ আমি পাটৰ কাপোৰ পিন্ধোঁ আমি পাটৰ কাপোৰখিনি বিৰাট ভাল লাগে পিন্ধিও আৰাম পাটৰ কাপোৰটো কাপোৰবেলাই বনাও ভাল লাগে আমি আজিকালি ঘৰতে পাটৰ কাপোৰ বনাবা পাৰি বনওঁ পাটৰ কাপোৰ বনাওঁ আমি পাটৰ ৰিহা বনাওঁ পাটৰ আৰু সেই গামোচা বনাওঁ ডাঙৰ ডাঙৰ ফুল দিওঁ ডাঙৰ ডাঙৰ ফুল দি গামোচাগিলা বিক্ৰী কৰোঁ আমি ধুনীয়া ধুনীয়াকৈ চেলেং বনাওঁ আমি চেলেং বনাই চেলেং বনও বিক্ৰী কৰোঁ আমি তাৰপিছত আমি আৰু সেই কৰোঁ অসমীয়া গহনাখিনি লওঁ আমি গহনাখিনি ঢোল পেঁপা ঢোল মাদলি তাৰপিছত কেৰু এইবিলাক কিনোঁ আমি হ'লমাৰ্কৰে আজিকালি কি নানান ধৰণৰ গহনা ওলছি গহনাখিনি পিন্ধি ভাল লাগে অসমীয়া মানুহৰ গহনাখিনি ইমান ধুনীয়া খাৰু বাউটি গামখাৰু এই চুৰী এইবিলাক বনাওঁ বনাই পেলাই আমি পিন্ধোঁ সভাত পিন্ধোঁ পূজাত পিন্ধোঁ বিয়াত পিন্ধোঁ আমি কাপোৰবিলাক কাপোৰবিলাক বিয়াত বহুত ধৰণৰ কাপোৰ লাগে আমাক এযোৰ কাপোৰেদি নহয় আমাৰ বিয়াত আমাৰ চাৰি পাঁচযোৰ কাপোৰ সলবই লাগে আৰু চিম্পুল কাপোৰ লাগে কিছুমান চিম্পুল কাপোৰ অলপ বয়সস্থ মানুহৰ কাৰণে লাগে অলপ ছোৱালী মানুহৰ কাৰণে ভাল কাপোৰ লাগে ডেকৰেশ্যনখিনি লাগে ন ছোৱালী মানুহ আৰু সেই লাগে গহনাখানিও বেলেগ বেলেগকৈ লাগে কাপোৰৰ লগত মিলাকৈ গহনাখানি হ'লি ভাল লাগে বেলেগ বেলেগ গহনা পিন্ধোঁ আমি কাপোৰৰ লগত মিলাকৈ তাৰপিছত আমি সেই কৰোঁ আঙঠি বনাওঁ খাৰু বনাওঁ ভৰিত পাৱেল বনাওঁ হেৰি বনাই ফেলাই পিন্ধোঁ তাৰপিছত সেই বনাওঁ আমি কেৰু বনাওঁ এই লোৰ লৰি বনাওঁ দুলৰি বনাওঁ বনাই পেলাই আমি পিন্ধোঁ এইবিলাক বৰপেটাত বনেই আনোঁ আমাৰ ওচৰতে বৰপেটা যিহেতু আমি বৰপেটা জিলাৰে মানুহ আমাৰ বেছি দূৰ নহয় তাৰেপৰা আমি সোণাখিনি গোটেইখিনি অসমীয়া সোণাখিনি আনো আমি আনি পিন্ধোঁ আৰু আমি গামোচাগিলাক বা মানুহক দেওঁ এনেকৈ